এক লাখ পাঁচ হাজাৰ ছশ দুই লাখ সাত হাজাৰ চাৰি লাখ ন হাজাৰ পাঁচ লাখ পোন্ধৰ হাজাৰ ছয় লাখ আঠ হাজাৰ